সুবিধা কৈ আছো আগতটো ম'বাইল নাছিলে বাৰু আমি যাব লাগিলে নিজে আপ ডাউন কৰি মানুহৰ ঘৰত বা খবৰ দিব লাগিছিল নিজে খোজকাঢ়ি যায় কিন্তু বহুত কষ্ট আছিল আগতে খেলিব যায় বা ম'বাইল বা টি ভি নাছিল খেলা ধূলাতো বেছি আছিল আৰু কাজিয়াটোৰ সৃষ্টি বেছি আছিল ল'ৰা ছোৱালী লগ হৈ থাকিলে তাতো কাজিয়া লাগিবই বাৰু তেতিয়া আৰু মাক দেউতাকে মাৰপিটতো বেছি হৈছিল কিন্তু আজিকালিতো আৰু ম'বাইল বা ইলেক্ট্ৰনিক বস্তু বহুত ওলাইছে আজিকালি নাযায় বাৰু ঘৰতেই থাকে পঢ়াৰ ক্ষেত্ৰতো ম'বাইলেই লগা হৈছে আৰু আৰু কম্পিউটাৰ বা এইবিলাক ওলাইছে আৰু যিকোনো মানুহ ল'ব নোৱাৰিলেও কিছুমানে লয় আৰু আৰু পঢ়াৰ ক্ষেত্ৰত এতিয়া বহুতো সুবিধা হৈছে আৰু ম'বাইলৰ ক্ষেত্ৰতো ভাল হৈছে বা মানুহৰ ঘৰতে বহি চবতো কৰিব পাৰি আৰু এইটো এটা সুবিধা ভাল হৈছে কিন্তু এতিয়া ল'ৰা ছোৱালীক দিব পাৰিলে বা যোগান ধৰিব পাৰিলে ভাল আৰু আগবাঢ়ি যায় আৰু কষ্ট নাই আৰু বহিয়ে চব কৰিব পাৰে কিবা এটা নাজানিলে ম'বাইলতে সুধিব পাৰে বা কিবা এটা বস্তু আনিব লাগিলে বা বন্ধু এটাক কিবা কথা ক'ব লাগিলে ফোনতে কোৱা যায় নহ'বা ফোনৰদ্বাৰাই হয় কিন্তু সৰু মানুহে নহ'লেও ডাঙৰ মানুহৰ হয় বা সৰু মানুহ হ'লেও বেলেগ বস্তু নাথাকিলে ম'বাইলটো থাকে বহুত দৰকাৰ আৰু ম'বাইলটো আমাৰ দিনত নাছিল বাৰু আগতে এতিয়া কিন্তু বহুত দৰকাৰ ম'বাইল সেইকাৰণে এই চাকৰি বাকৰি নহ'লে আৰু ঘৰ দুৱাৰ চলাটো বহুত দিকদাৰ মতাটো হাজবেণ্ডটো নহ'লে মাইকীটোৱে ল'ৰা ছোৱালী বহুত দিকদাৰ আৰু আজিকালি ল'ৰা ছোৱালী পঢ়ে পঢ়াৰ ক্ষেত্ৰত বহুত যোগাৰ লাগে তেতিয়া আৰু বা মাকজনীৰ বহুত টেনচন আৰু কিন্তু এনেকৈ চলি আছে আৰু